আৰু তাৰ ফলত তেওঁলোক তেওঁলোকক আমি উৎপাদন কাৰ্যত নিয়োগ কৰিব নোৱাৰোঁ আৰু গাই গৰুৰ পৰাও গাখীৰ কমকৈ পাওঁ সেইবাবে তেওঁলোকক যিসকল লে পশুপালন কৰে তেওঁলোকে সিহঁতৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ যত্ন কৰিব লাগে আৰু প্ৰয়োজন সাপেক্ষে ডাক্তৰৰ পৰামৰ্শও ল'ব লাগে